আমাৰ ঘৰৰ খেতিয়ক মানুহ হয় প্ৰত্যেকৰে হাল গৰু গোটাই এক খেতি কৰে কিছুমানৰ সাত বিঘা আঠ বিঘাকৈ মাটি আছে দহ বিঘা কৰিও আছে তাহোন খেতি কৰে আগতে হালৰ গৰু আছিল খেতিও আছিল আজিকালিতো ধৰক খেতি বাতি চব টেক্টৰৰ দ্বাৰাইদিয়ে কৰে টেক্টৰৰ হেৰি দি হাল বায় আৰু যাৰ যাৰ গৰু আছে খেতিয়কৰ গৰুগিলাখন বেচিছে আৰু গৰুগিলাখান চোৰেও নিছে হালৰ গৰু গতিকে সেই লৈ মানুহখিনি বৰ বিপদগ্ৰস্থ হৈছে আৰু টেক্টৰেদি হাল বায় টেক্টৰেদি হাল বালে পইচা পাতি লাগে কিছুমানে কৰে কিছুমানে নকৰে আধি ঠিকা দেই আৰু আপোনাৰ আমাৰ গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে আছে আৰু বৰপেটা টাউনৰ টাউনৰ মানুহখিনি হৈছে বিজনেছদাৰী বিজনেছ কৰে আৰু চাকৰিয়াল বহুতৰ আছে ঘৰে ঘৰে আছে আৰু কিছুমানে এই ঠেলাইদি কাম কাজ কৰে এই ঠেলাইদি তাৰমানে এই কিছুমান ঠিকাৰ কাম কৰে কিছুমানে গৰীব মানুহ এই ঠেলাইদি কিছুমান বস্তু অনা নিয়া কৰে আৰু কিছুমান মানুহ এই মাছ চাছ বেচে কিছুমানে মাংসও বেচে কিছুমান ডেকা চলি সেইগিলাখন বিজনেছ কৰে আৰু এছ চিৰ মানুহখিনি হৈছে এই মাছ চাছ বেচে গতিকে প্ৰত্যেক ঘৰে ঘৰে এইগিলাখান কাম কৰে আৰু বৰপেটাততো তেওঁলোকক নিজৰ লৈয়ে ব্যস্ত বিজনেছদাৰী মানুহ আৰু দোকান পোহাৰ আছে খেতি বাতি আছে কিছুমানৰ আৰু ডাঙৰ ডাঙৰ মানুহ এইগিলাখনে ধনী মানুহ সেইগিলাখনে বিল বাৰু এইগিনাখনে হেৰি কৰে বিল চিল লয় আৰু এনেই আৰু ধৰক তেওঁলোকে কিছুমান বৰপেটাত কিছুমানৰ নিজা নিজা কিছুমান গাড়ী আছে ট্ৰাক আছে সেই ট্ৰাকেদি কিছুমানে বয় বস্তুগিলাখান আদান প্ৰদান কৰে আৰু বৰপেটাত প্ৰত্যেকে নিজৰ নিজৰ কামত ব্যস্ত গতিকে মই এইখিনিয়ে ক'লোঁ আৰু